যোৱাকালি অনলাইনৰ পৰা এটা চাৰ্ট আনিছিলোঁ ই দেখাত খুবেই ধুনীয়া কিন্তু মই ভাবিছিলোঁ যে এই চাৰ্টটো দেখাত যিমান ধুনীয়া পিন্ধন উৰণত সিমান ভাল নহ'ব কিন্তু যেতিয়া মই ইয়াক এক্সপেৰিয়েন্স কৰিলোঁ তেতিয়া দেখিলোঁ যে এই নীলা বৰণৰ চাৰ্টটি মই যি অনলাইনত দেখিছিলোঁ তাতকৈ বেছি ধুনীয়া আৰু পিন্ধন উৰণত বহুত বেছি ভাল ই মোক ধুনীয়াকৈ এটা কমফৰ্টেবল ফিল কৰাইছে আৰু এই প্ৰডাক্টটোৰ বিষয়ে মই ক'ব খোজো যে কোনোবাই যদি ইয়াৰ বিষ ইয়াক আনিব বিচাৰে তেতিয়াহ'লে মই ভাবোঁ যে নিশ্চয় এইটো এবাৰ ব্য়ৱহাৰ কৰা উচিত কিয়নো মই এবাৰ ব্য়ৱহাৰ কৰাৰ পিছত ইয়াৰ যিখিনি ভাল কথা দেখিছোঁ সেইখিনি আপোনালোকক কৈছোঁ এই প্ৰডাক্টটো মোৰ কাৰণে খুবেই প্ৰয়োজনীয় আছিল আৰু ইয়াক আনাৰ পিছত মই নিশ্চিত যে অনলাইনৰ পৰা কিছুমান বস্তু ক্ৰয় কৰিব পাৰি অনলাইনৰ জৰিয়তে বিভিন্ন বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত মানুহে বহুত ভয় কৰে কিন্তু মই এই বস্তুটো এই প্ৰডাক্টটো অনাৰ পিছত দেখিছোঁ যে ই সঁচাকৈয়ে ভাল দোকানৰ প্ৰডাক্টতকৈ যিটো আমাৰ অনলাইনৰ পৰা অনা প্ৰডাক্ট আছে ই সঁচাকৈ ভাল কম মূল্য়ত কম মূল্য়ত বেছি ভাল বস্তু অনলাইনৰ পৰা অনা হয় ইয়াৰ উপৰিও অনলাইনৰ জৰিয়তে বিভিন্ন অফাৰ প্ৰয়োজন প্ৰয়োগ কৰা হয় কিন্তু সেই অফাৰসমূহ আমি দোকান বা বিভিন্ন মলত আমি নাপাওঁ অনলাইনৰ জৰিয়তে অনা বস্তুবিলাক ডেলিভাৰীৰ ক্ষেত্ৰতো বহুত বেছি সুবিধা হয় আৰু এই প্ৰডাক্টটো নিশ্চয়কৈ বহুত ভাল হয় আৰু মোক ধুনীয়াকৈ ফিট হৈছে আৰু এই প্ৰডাক্টটো পিন্ধি মই বহুত ভাল অনুভৱ কৰিছোঁ